মই এজন সাধাৰণ খেতিয়ক বহুত বিশেষ বাৰী নাই সৰুকৈ এডৰা বাৰী আছে খৰালিকালৰ খেতি মই তাত কৰোঁ পথমতে মাটিডৰা হাল বাই চাহ কৰি লওঁ তাৰপিছত পথম পথম লাই ধেৰুৱা ধনীয়া পালেং এনেকুৱা ধৰণৰ কিছুমান শাকৰ গুটি সিচোঁ আৰু সেইখিনিৰ লগতে দুই চাৰিটা ৰঙলাও গুটি দিওঁ দুজোপা এজোপা ৰঙলাও গছো হয় মই কিন্তু খেতি কৰোঁতে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ কেৱল মাত্ৰ গোবৰ সাৰ ব্যৱহাৰ কৰিয়ে মই খেতি কৰোঁ আৰু সেইখিনি খেতি হোৱাৰ পিছত পুনৰ মই দাং বডি জিকা ভেন্দি আদি ধৰণৰ খেতি কৰোঁ বিশেষ উৎপাদন নহয় তথাপিতো ঘৰখন চলিবলৈ হয় আৰু লগতে দুই চাৰি কেজি বেচিবও পৰা যায় সিমানেই